গৰুৰ পোৱালি জগাৰ কিছুদিন পিছতহে গাখীৰ খীৰাব লাগে ইয়াৰ কাৰণ আমি আগতে দেখিছোঁ আমাৰ মাহঁতে সেইটো কৰে প্ৰথম গৰু যেতিয়া জগে তেতিয়া ফেহু বুলি এবিধ বস্তু অলপ ডাঠ গাখীৰটো সেইটো ওলায় আৰু সেইটো আমাক খীৰাই ভাজি পেলাই খাবলৈ দিয়ে তাৰপিছত প্ৰায় দুসপ্তাহমান গাখীৰ নিখীৰাই তাৰপিছতে এদিন খীৰাই খীৰাই আকৌ সেইখিনি পানীত দিয়ে পানীত দিয়াৰ পিছত আৰু দুদিনমান নিখীৰাই নিখীৰাই তাৰপিছত লাহে লাহে এক টিন এক টিন খীৰাই দৈ কৰি নিখীৰাই কিন্তু যেতিয়া এমাহমান যায় আৰু তেতিয়া খীৰায়

এইটো আইতাহঁতে কয় যে গাখীৰটো অলপ ডাঠ হৈ থাকে সেয়েহে মানে কেইদিনমান ৰ'ব লাগে তাৰ উপৰিও পোৱালিটোৱে মানে সৰুতেতো গাখীৰৰ ওপৰতে কোনো ঘাঁহ চাহ নাখায় গতিকে সেই দুসপ্তাহ দুসপ্তাহ পোন্ধৰ দিনৰ পিছতহে দুই দুই এটা আৰু কামোৰে ঘাঁহ ঘাঁহত মুখ দিয়ে সেইকাৰণে মানে পোৱালি জগাৰ কিছুদিন পিছতেই হে খীৰায় মানে পোৱালিটো খাবলৈ দিয়ে কিন্তু বেছি যদি গাখীৰ ওলায় গৰুজনী যদি বেছি গাখীৰ ওলায় তেতিয়া গাখীৰটো খীৰাই পেলাই পেলাই দিব লাগিব নাখায় কিন্তু কাৰণ পোৱালীয়ে বেছি গাখীৰ খালে সেয়েহে মানে প্ৰায় ধৰক পোন্ধৰ দিনৰ পিছত আমি গাইটো সম্পূৰ্ণকৈ খীৰাই আৰু এইখিনিকেই ক'লোঁ